বৰ্তমান সময়ত পশুপালনৰ বাবে বহুতো নতুন নতুন আধুনিক প্রযুক্তি উলিয়াইছে আগৰ দিনত কোনো ধৰণৰ চিকিৎসা নথকা বাবে জন্তুবোৰ সহজে মৃত্যুমুখত পৰিছিল আৰু মানুহবোৰৰ এই ক্ষেত্রত বেছি উপকৃত হ'ব পৰা নাছিল যেতিয়াৰ পৰা উন্নত চিকিৎসা হ'ল তেতিয়াৰ পৰা জীৱ জন্তুবোৰৰ মৃত্যু হাৰো কমিল আৰু মানুহো বহুতো লাভৱান হৈছে উন্নত চিকিৎসা বুলি ক'লে জীৱ জন্তুবোৰক নিয়মিতভাৱে উন্নত মানৰ টিকাকৰণৰ ব্যৱস্থা কৰি দিছে যাৰ ফলত জীৱ জন্তুবোৰৰ উন্নত চিকিৎসাৰ অধিকাৰী হৈছে আগৰ দিনত জীৱ জন্তুবোৰৰ বসন্ত ৰোগ হৈ খুব মৃত্যুমুখত পৰাও দেখা গৈছিল কিন্তু বৰ্তমান সময়ত উন্নত চিকিৎসা হোৱা হেতুকে টিকাকৰণ ব্যৱস্থাৰ জৰিয়তে জীৱ জন্তুবোৰৰ এই বেমাৰৰ পৰা কম হ'লেও ৰক্ষা পৰিছে আৰু মৃত্যু সংখ্যক কমি আহিছে পশু চিকিৎসালয়ৰ পৰা বহুতো উন্নত খাদ্য যোগান ধৰিছে আধুনিক প্রযুক্তিৰে জন্তুবোৰৰ বাবে থাকিবৰ বাবে গঁৰালো বনাই দিয়া হৈছে পশুপালনৰ আধুনিক প্রযুক্তি হোৱাৰ বাবে গৰ্ভাৱস্থাত থকা জন্তুবোৰক বহুত ভালদৰে যত্ন ল'ব পৰা গৈছে আধুনিকভাৱে চিকিৎসা কৰা পশুপালন কৰাৰ বাবে জন্তুবোৰৰ স্বাস্থ্য উন্নতিৰ লগতে মৃত্যু হাৰো কমিছে যিমানে ভালদৰে চিকিৎসা কৰিব পৰা যাই সিমানে আমাৰ বাবে ভাল আমি এতিয়া কৃষিজীৱিৰ মানুহ আমাৰ ঘৰত বহুত জন্তু আছে আৰু গৰু ছাগলী কুকুৰা হাঁহ আৰু গাহৰি এইবোৰ বিক্রী কৰিয়ে বহুতে জীৱন নিৰ্বাহ কৰি আহিছে আধুনিক চিকিৎসাৰে বা পশুপালন হোৱাৰ বাবে আমাৰ নিচিনা মানুহৰ বহুতো ভাল হৈছে আৰু বহুতো উপকৃত হৈছে